উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায় ইয়াৰ ভিতৰত বহুতো সমস্যা সাধাৰণতে ভাষা খাদ্য কাপোৰ বতৰ ৰাজনীতি স্বাক্ষৰতা ভূগোল আদিৰ বাবে দেখিব পোৱা যায় উত্তৰ ভাৰতৰ ঠাইবোৰৰ ভাষা আৰু দক্ষিণ ভাৰতৰ ঠাইবোৰৰ ভাষাবোৰৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায় ঠাই ভেদে ইয়াৰ ভাষাবোৰৰ বহুত পাৰ্থক্য থাকে যিবোৰৰ ফলত দুয়োটা ঠাইৰ মানুহবোৰৰ কথোপকথনৰ মাজত বহুতো পাৰ্থক্য আহি পৰে আৰু এটা মুখ্য পাৰ্থক্য হ'ল ইয়াৰ খাদ্যবোৰ খাদ্যৰ ক্ষেত্ৰত দুয়োটা ঠাইৰ মাজত পাৰ্থক্য বহুখিনি দেখিবলৈ পোৱা যায় কাৰণ থলুৱা খাদ্যৰ ক্ষেত্ৰত দুয়োটা ঠাই এটাই আনটোৰ পৰা সম্পূৰ্ণ পৃথক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ কাপোৰৰ ক্ষেত্ৰতো বহুত পাৰ্থক্য দেখিব পোৱা যায় ঠাই ভেদে ইয়াৰ কাপোৰবোৰ বেলেগ বেলেগ পিন্ধন শৈলীও বেলেগ বেলেগ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ ঠাইসমূহৰ ভিতৰত আন এটা প্ৰধান পাৰ্থক্য হৈছে ইয়াৰ ঠাইসমূহৰ বতৰ উত্তৰ ভাৰতৰ ঠাইসমূহৰ বতৰ দক্ষিণ ভাৰতৰ ঠাইসমূহতকৈ বহুত পৃথক ৰাজনীতিৰ ক্ষেত্ৰতো এই ঠাইসমূহৰ মাজত পাৰ্থক্য বহুত দেখিবলৈ পোৱা যায়